অঁ হেল্ল' অঁ কোনে কৈছে বাৰু অঁ হয় কওক অঁ হয় কওক অঁ

অঁ হয় আপুনি অসমত অঁ অঁ হয় হয় আপুনি ফ ফটোগ্ৰাফাৰ হয় নহ্ অঁ আপুনি পাব অসমৰ বহুত অসমত বহুতখিনিয়ে আছে বাৰু ফটো আপোনাৰ তুলিবৰ কাৰণে যেনেকৈ ধৰক আপোনাৰ শিৱসাগৰৰ ধৰক ৰংঘৰ কাৰেংঘৰ আপুনি তাতো পাৰিব তাৰপিছত আছে অঁ জয়দৌল শিৱদৌল এইবিলাকত পাৰিব আকৌ আহোমে বনাই থৈ যোৱা আৰু ধৰি লওক আপোনাৰ চৰাইদেউ আপুনি ধৰি লওক অঁ জয়সাগৰ মৈদামবিলাকো পাব আপুনি আগৰ ৰজাবিলাকৰ মৈদামবিলাক ফটো তুলিব পাৰিব তাৰপৰা অসমৰ আৰু আপুনি ধৰি লওক গুৱাহাটী কামাখ্যা মন্দিৰত আপুনি তুলিব পাৰিব বৈশিষ্ট্য মন্দিৰত তুলিব পাৰিব আৰু এইফালে লাচিতৰ দিনৰ আপুনি শৰাইঘাটৰ ব্ৰীজখনো আপুনি আৰু উমানন্দ মন্দিৰ তাৰপিছত আকৌ নৰনাৰায়ণ সেতু তাৰপিছত নগাঁৱৰ ধৰি লওক মৃত্যুঞ্জয় মন্দিৰ এই সকলোখিনি ডিব্ৰুগড় আমাৰ ডিব্ৰুগড়ৰ বগীবিল দলঙো আপুনি ফটো ল'ব পাৰিব আৰু আছে বহুতখিনি জ হেৰি কৰিবলগীয়া আপুনি ল'ব পাৰিব য'তে লয় আপুনি ডিব্ৰুগড়ত এটা মন্দিৰ আছে জগন্নাথ মন্দিৰ তাতো আপুনি ফটো ল'ব পাৰিব আৰু আৰু আৰু এইফালে অৰুণাচলৰ ফালে আপুনি নামফাকে পাব মাজুলী যোৰহাট মাজুলীলৈ গ'লে আপুনি আঠখেলীয়া নামঘৰ পাব যোৰহাটত আপুনি আকৌ ঢেঁকীয়াখোৱা নামঘৰ পাব ঢেঁকীয়াখোৱা নামঘৰ আছে তাৰপিছত লখিমপুৰৰ আউনীআটী সত্ৰ আছে আমাৰ এইফালে মদাৰখাট সত্ৰ আছে বহুত ঠায়ে আপুনি ইয়াত ফটো আপুনি ল'ব পাৰিব যেনেকৈ বিচাৰে তেজপুৰ তেজপুৰ খনো বহুত ধুনীয়া ধুনীয়া হেৰি আছে মানে চিন কীৰ্তিচিহ্ন আছে আপুনি তাতো ল'ব পাৰিব অঁ আছে আপোনাৰ ঊষা অনিৰুদ্ধদেৱৰ প্ৰতীক আছে আপুনি সেয়াও পাৰিব আৰু কিবা আছিলে নেকি অঁ এইফালে তিনিচুকীয়া ডিষ্ট্ৰিকত আপুনি ডিব্ৰুচৈখোৱা উদ্যান পাব তাৰপিছত আপুনি এইটো এইটো পৰশুৰাম কুণ্ড আপুনি তুলিব পাৰিব ডিব্ৰুচৈখোৱা উদ্যানো পাব এইফালে বহুত ধুনীয়া ধুনীয়া আছে জেগা আপুনি ল'ব পাৰিব আপুনি আপুনি আহক মোক লগ কৰক মই আপোনাক বহুতখিনি হেৰি কৰি দিব পাৰিম বা লগ কৰিলে মোক আপোনাক দেখায়ো কৰি দিব পাৰিম কেতিয়া অঁ হয় কৰিব পাৰিব অঁ হয় কৰিব অঁ কৰিব পাৰে আপুনি কেতিয়া আহিব হ'ব আপুনি জনাব

অঁ আশা কৰো আমি আপোনাৰ ফটোবোৰ চাবলৈ বহুত আশাৰে বাটচাই থাকিম ভাল হওক অঁ অঁ হয় নিশ্চয় মই আপোনাক সহায় কৰিম যিমান পাৰো হ'ব ঠিক আছে ৰাখিছোঁ অঁ থেংক